মই লোকেল কুকুৰা পুহিছোঁ ঘৰতে কুকুৰাবিলাকক ডাঙৰ গঁৰাল বনাই দিছোঁ গঁৰালত পোৱালি পোৱালিভাগে থৈছোঁ ডাঙৰ ডাঙৰভাগে সৰু তেনেকৈ থৈ ৰাতিপুৱা চাউল দিওঁ খাবলৈ গধূলিও চাউল দিওঁ দুপৰীয়াও দিওঁ তেনেকৈ সিহঁতক গৰম পানী কৰি দিওঁ কিছুমানক কিছ তেনেকৈ দি কুকুৰাবিলাকক আপদাল ঘৰ বাহিৰবোৰ আন্ধাৰ কৰি বেৰ দি থৈছোঁ তাৰ উপৰিও তেওঁলোক হেৰি কি কয় এনেকুৱা নেট দি থৈছোঁ আৰু ধুনীয়াকৈ সাৰি মেলি ধুনীয়াকৈ হেৰি কৰি থৈছোঁ আৰু কুকুৰাবিলাক বেমাৰ নহ'বলৈ বেজি দিয়াওঁ আৰু দৰৱ খুৱাওঁ তেনেকৈ খুৱাই মেলি থওঁ আৰু এনেকুৱা কিছুমানৰ লগতে ব্ৰইলাৰ দানাৰ লগতো তেনেকৈ চাউল দিওঁ হেৰি কৰি খাবলৈ আৰু সাৰি মেলি চাফা কৰি থওঁ আৰু যাতে বেজি দিয়াওঁ বেজি দিওঁ সিহঁতক কুকুৰা পোৱালি ঘৰতে দিওঁ এনেকুৱা পাখি হেৰিয়াত দিয়ে দিওঁ এন্টিবায়টিক আৰু বেজী দিয়াৰ পিছত ধৰি লওক ডাঙৰ হ'লে সিহঁতক বিকি মেলি দিওঁ আকৌ সৰু সৰু কুকুৰাবিলাক আকৌ ভাগ কৰি কৰি সঁজাত বান্ধি বান্ধি দিওঁ যাতে ৰ'দৰ তাপ বৰষুণ নিয়ৰ নপৰাকৈ আপদালত থওঁ আৰু সাৰি মেলি চফা কৰি আৰু কুকুৰাবিলাকক ধুনীয়াকৈ কণী পাৰিবলৈ বাঁহ সাজি দিওঁ আৰু ই ভাল ধৰণে হেৰি কৰি থাকিবলৈ সিহঁতক আৰু সাৰি মেলি গঁৰালবিলাক চাফা কৰি থওঁ আৰু কণী পাৰি উমনি ল'বলৈ সিহঁতক বাঁহ সাজি দিওঁ খেৰৰ দিওঁ তেনেকেই আৰু ধুনীয়াকৈ ওলাই যাবলৈ নিদিওঁ কুকুৰাবিলাক